আমাৰ ইয়াতে শিৱ পূজাব শিৱ পূজাটো বিৰাট ডাঙৰকৈ উৎসৱ পালন কৰা হয় শিৱ পূজাটো তাৰ মানে কেনেহেন ৰাতিপুৱা উঠি গা মূৰ ধুওঁ চুলি তুলি ভিজাং ভিজাই পেলাই শিৱ লিংগত গাখীৰ ঢালোঁ সেইটো হৈছে শিৱ পূজা শিৱ পূজাৰ দিনাখন সোমবাৰে সোমবাৰে ৰাতিপুৱা ভাত পানী নাখাওঁ নাখাই পেলাই গধূলি শিৱ পূজাটো পালন কৰোঁ তাৰে উপৰি আৰু ইয়াতে আছে মনসা পূজা আছে তাৰ পাছত আৰু আপোনাৰ এই কিবা কালী পূজা চালি পূজা শ্যামা পূজাটো হয় শ্যামা পূজাটোত পাঁচদিন উৎসৱ কৰে আমাৰ ইয়াতে থিয়েটাৰ মাতে তাৰ পাছত এই কি বুলি কয় চিনেমা চিনেমা মাতে থিয়েটাৰ পাতে আৰু দোকান পোহাৰ আহে যথেষ্ট কানি কাপোৰৰ ভীৰ হয় সেইকাৰণে আমি শ্যামা পূজাটো পাঁচদিন পালন কৰা হয় আৰু পূজাৰ ভিতৰত নাৰায়ণ পূজা গধূলি গধূলি কিছ সেই পূৰ্ণিমাত তেতিয়া নাৰায়ণ পূজা কৰে শাওণৰ পূৰ্ণিমাত আমাৰ নাৰায়ণ পূজা তৈয়াৰ কৰা কৰে নাৰায়ণ পূজাটো আমি সৰুতে খিচিৰিৰ ভোগ চোগ এইবিলাক দিয়ে দি পেলাই খাই ভালপাওঁ আৰু অন্য পূজা সৰু সুৰা পূজাতো পূজাতো হৈয়ে থাকে মাজে মাজে কিন্তু আমাৰ ইয়াতে শিৱ পূজাটো খুব ডাঙৰ হয় আৰু শিৱ পূজাটোত আমি তাৰ মানে এই পূজাবোৰ কৰিলে আৰু এই আমি ছোৱালীবিলাখানে তিনিটা চাৰিটা পাঁচটা ছোৱালী লগ হৈ যাওঁ যাই শিৱ পূজাত চাকি বন্তি দিওঁ আৰু সোমবাৰে সোমবাৰে তাৰ মানে শিৱই জন্মদিন বুলি কয় শিৱ পূজাটো আমি সেনেকৈ কৰোঁ ৰাতি খিচাৰি চিচাৰি খুৱাই শিৱৰাত্ৰিৰ দিনাখন ভাং চাং বনাওঁ ভাং চাং খাওঁ ত্ৰিশূল চিহূল গিলাখন সেই কৰোঁ সেনেকৈ সেইটো শিৱ পূজা কৰোঁ তাৰ উপৰিও আৰু আপোনালোকৰ পূজাতো নানান ধৰণৰ পূজা হয় কিন্তু পূজাৰ বিষয়ে ক'লে আৰু তাৰ মানে ডেৰ দুৰ্গা পূজা হয় দুৰ্গা পূজাটোত আমি গুৱাহাটীক যাওঁ গুৱাহাটীত মোৰ মাহঁতৰ ঘৰ আছে পাঁচদিন দুৰ্গা পূজা হয় তাৰ পিছত দুৰ্গা পূজাটো চাওঁ কানি কাপোৰ কিনো বা ৰাতি চাব ৰাতি চাই ভাল লাগে পূজা দুৰ্গা পূজাটো ৰাতি চাওঁ আৰু লক্ষী পূজাটো হৈছে পূৰ্ণিমাৰ দিনা পৰণ পালন কৰা হয় সেইটো হৈছে লক্ষী পূজা লক্ষী পূজাটোত দিনটো ভাত পানী নাখাওঁ ৰাতি ভাত এসাঁজ খাওঁ ভাত এসাঁজ খাই পেলাই আৰু নিৰামিষ ভাত খাওঁ খাই পেলাই সেনেকৈ লক্ষী পূজাত লক্ষীক সেৱা কৰিব যাওঁ তাৰ শ্যামা পূজাটো হৈছে তাৰ মানে হেৰি আমাৰ ইয়াতে ল'ৰাবিলাকেহনে শ্যামা পূজাটোত ধাল চাল মাৰে সেনে হেন আৰু শিৱ পূজাটো যথেষ্ট আৰু ডাঙাৰ শিৱ পূজা হয় আমাৰ ইয়াতে শিৱ পূজাটো খুব ডাঙৰ হয় অজস্ৰ মানুহৰ ভীৰ হয় শিৱ পূজাটোত তাৰ উপৰিও হেৰি পূজাটোৰ পূজা হিচাপত এনেই কিবা মা মনসা পূজাটো ইয়াৰ পালন কৰে আমাৰ ইয়াতে সেই সৰ্থেবাৰীত দেখিন অলপমান পানী চানী তোলে ৰঙা ফোট চোট পিন্ধে তাৰে উপৰি সেইটো হৈছে মনসা পূজা আৰু পূজাটো নানান ধৰণৰ পূজা আছে কিন্তু আমাৰ ক্ষেত্ৰত আৰু আমি শিৱ পূজাটোৱেই ভালকৈ পালন কৰোঁ শিৱ পূজাটোৱে ভালকৈ হেৰি কৰোঁ পূজা বুলি ক'লে আৰু সেনেহেন আৰু এই আমাৰ পেহা এটা আছিলে পেহাজনে সেই ওজা কৰে পূজাৰ সময়ত ওজা কৰিব যায় ওজা থাকে পালি ওজাৰ কৰে কৰি পেলাই হেৰি কি বুলি কয় এই কোমৰা চোমৰা বিলাখনত সেন্দূৰ পিন্ধোৱা কোমৰা চোমৰা গিলাখান পায় পাই পেহীয়ে আমাকো ভাগেই দিয়ে আমিও খাওঁ সেনেকৈ পূ পূজাখিনিও কৰোঁ আৰু পূজাৰ বস্তুবিলাক পেহা পেহা পেহীহঁতে আমাক দিলে আমি ভগাই খাওঁ পূজাৰ বহুত যো জা চলে আৰু পূজা বুলি ওজা চোজা মাতে কিবা ঢুলীয়া চুলীয়াবিলাক মাতে খোলা পাৰ্টী হয় পূজাত লক্ষী পূজাটো সেনেকৈ কৰে দুৰ্গা পূজাটো সেনেকৈয়ে পালন কৰে আমাৰ ইয়াতে ওচৰতে দুৰ্গা পূজা হয় দুৰ্গা পূজা চাব যাওঁ দুৰ্গা পূজা চাব গ'লে বহুত কেইজনীৰ লগ হৈ যাওঁ আচল লগ হৈ যাই পেলাই পূজাখন ভালকৈ তৈয়াৰ কৰে পূজা চূজা চাই আহি ঘৰত আহোঁ সেনেকৈ তাৰ পাছতো আৰু ফিৰাৰ দিনা আৰু পূজা চাব যাওঁ লগ হৈ পাঁচজন ছয়জনে লগ হৈ যাওঁ পূজা চাব যাই প্ৰথমতে যাই হিয়া সন্মত কৰোঁ ৰঙা ফোট লওঁ ফোট লৈ পেলাই আৰু ঘুগুনি পৰঠা খাওঁ আৰু পূজাৰ বাচ্চাগিলাখান লগত লৈ যাওঁ লগত লৈ যাই বেলুন চেলুন এইগিলাখান খেলনা বস্তু বহুত কিবা কিবি কিনি দিওঁ কিনি দি পেলাই আৰু আহোঁ আহি পেলাই সেনেকৈ যাওঁ পাঁচদিনটো চাওঁগৈ আৰু পূৰা পূজা আৰু লক্ষী পূজাতো মোটামুটি ঠগী এখন দিওঁ নাৰিকল কাটো বুক বুট চুট গিলাখান হেৰি কৰোঁ ধুই পখালি ঠগী এখান দিওঁ ঠগী এখান দি পেলাই হেৰি লক্ষী পূজা কৰোঁ ঠ শৰাই এখন দিওঁ লক্ষী পূজাত ৰাতি আৰু নাৰিকলৰ লাড়ু বনাওঁ আৰু নাৰিকলৰ গাভৰুৰ পিঠা বনাওঁ বনাই সেনেকৈও ওচৰ চুবুৰীয়াৰ সৈতে চাহপানী খাওঁ নিজেও খাওঁ সেইটো হৈছে সেই লক্ষী পূজা আৰু শ্যামা পূজাটোতো শ্যামা পূজাটো হৈছে হেৰি তাতে আমাৰ ল'ৰাবিলাকে পাঁচ ছয়টামান ল'ৰাই ঢাল পাতে ঢাল পাতি পেলাই শ্যামা পূজাটো কৰোঁ আৰু শ্যামা পূজাটো কৰি তাতে অলপ জুৱা তুৱা খেলে ল'ৰাবিলাকে তামাচা ফূৰ্তিও কৰে আমিও যাওঁ যাই পেলাই সেনেকৈ হেৰি কৰোঁ সেইটো হৈছে শ্যামা পূজা